অসমত উপলব্ধ ব্যক্তিগত স্বাস্থ্য সেৱাৰ বিকল্প আছে আমাৰ যোৰহাটত চঞ্জীৱনী হস্পিটেল কে জি নাৰ্ছিং হোম এ জি নাৰ্ছিং হোম নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল এইবোৰ আছে ইয়াৰ মানদণ্ড উন্নত খৰচো যথেষ্ট বেছি ডক্টৰ যথেষ্ট পোৱা যায় চিকিৎসা সেৱাও উন্নত বুলিয়েই ক'ব পাৰি ৰাজহুৱা খণ্ডতকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ডক্টৰ এভেইলেবল থাকে